আমাৰ সম্প্ৰদায়ৰ ধৰ্মীয় নেতা শ্ৰীমন্ত শংকৰদেৱ তেওঁৰ আমাৰ জীৱনত ভূমিকা বহুত বিশেষ বহুত গুৰুত্বপূৰ্ণ তেওঁ সকলোকে সকলো ধৰ্মকে এক কৰি ৰাখিছিল তেওঁ নামঘৰ নিৰ্মাণ কৰিছিল তেওঁ কোনো জাতিৰভেদ বিচাৰ কৰা নাছিল সকলোকে তেওঁ একতাৰ দোলেৰে বান্ধি ৰাখিব বিচাৰিছিল তেওঁৰ